আমাৰ অঞ্চলত সাধাৰণতে ক্ৰীড়া প্ৰচাৰ কৰা ক্ষেত্ৰত এখন টাইকোৱাণ্ডো একামি একাডেমি আছে আৰু এটা তেলাহী ক্ৰীড়া সংস্থা আছে আৰু লখিমপুৰ চৰত ক্ৰিকেট কোচিং চেণ্টাৰ এটা আছে এটা টেনিছ কোচিং চেণ্টাৰো আছে হাতুলি হাতীলুং বান্ধটোত এটা ফুটবলৰ ধুনীয়া কোচিং চেণ্টাৰ আছে

এইকেইটা সংস্থাই যথেষ্ট ক্ৰীড়াৰ ক্ষেত্ৰত প্ৰচাৰ আৰু প্ৰসাৰ কৰিছে আমাৰ অঞ্চলতে টাইকোৱাণ্ডো একাডেমিখনৰ পৰা যথেষ্ট ল'ৰা ছোৱালী বিভিন্ন পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত খেলুৱৈ আমাৰ ইয়াতে আমাৰ অঞ্চলৰ পৰাই সৃষ্টি হৈছে একেবাৰে সৰু কণ কণ ল'ৰা ছোৱালীৰ পৰা বুলি আদি কৰি যথেষ্ট ল'ৰা ছোৱালীয়ে এই ক্ৰীড়া সংস্থাটোৰ পৰা টাইকোৱাণ্ডো একাডেমিখনৰ পৰা উপকৃত হৈছে আৰু তেলাহী ক্ৰীড়া যিটো সংঘ আছে সংস্থা সেই সংস্থাটোৰ পৰাও তেওঁলোকে ভলীবল খেল আয়োজন কৰে গাঁৱে গাঁৱে ফুটবল খেল আয়োজন কৰে বিভিন্ন খেলৰ লগত তেওঁলোক জড়িত ফুটবল খেল ডাঙৰকৈ আমাৰ তেলাহী ফিল্ডতে খুব ধুনীয়া সুন্দৰকৈ অনুষ্ঠিত কৰে জিলা পৰ্যায়ৰ খেলুৱৈসকল আহে এই খেলবিলাকৰ পৰাও গাঁও অঞ্চলত গাঁওবিলাকৰ ল'ৰা ছোৱালীবিলাক যথেষ্ট উপকৃত হয় ভাল খেল এখন চাব পাৰে তাৰ পৰা ল'ৰা ছোৱালীবিলাক আকৰ্ষিত হৈ খেলবিলাক ওপৰ পৰ্যায়লৈ গুছি যায় এতিয়া ভলীবলৰ ক্ষেত্ৰত আমাৰ অঞ্চলত বৰ বিশেষ প্ৰভাৱ নাছিলে কিন্তু আজি দুই তিনি বছৰৰ পৰা দেখিছোঁ ভলীবলৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হৈছে গতিকে ভলীবলো আগতে ইমান নাছিলে এতিয়া কিন্তু ভলীবলৰ ক্ষেত্ৰত বহুতখিনি ল'ৰা ওলাইছে আৰু হাতীলুং বান্ধটোৰ ফুটবল যিটো ক'চিং চেণ্টাৰ আছে তাৰ পৰা যথেষ্ট খেলুৱৈ মানে তাত সৃষ্টি হৈছে ভাল ভাল খেলুৱৈ আৰু লখিমপুৰ ক্ৰীড়া প্ৰকল্পটো টেনিছৰ এটা কোচিং চেণ্টাৰ খুব ধুনীয়াকৈ বনালে আৰু ক্ৰিকেটৰো এটা কোচিং চেণ্টাৰ খুব ধুনীয়া বনালে তাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ নিয়োগ কৰি সৰু সৰু ল'ৰা ছোৱালীবিলাকক যথেষ্ট উপকৃত হৈছে তেওঁলোকে ভাল ভাল কোচাৰৰ আণ্ডাৰত খেলিবলৈ পাইছে আৰু আন্তঃৰাষ্ট্ৰীয় খেলসমূহত অংশগ্ৰহণ কৰাবলৈ বিশেষকৈ প্ৰশিক্ষক প্ৰশিক্ষকো ভাল পৰ্যায়ৰ আনিব লাগিব প্ৰশিক্ষক যিমান উন্নত তেওঁলোকে ট্ৰেইনিং পাব সেই ট্ৰেইনিং পালেহে এই সৰু সৰু ল'ৰা ছোৱালীবিলাক এদিন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপনীত হ'ব পাৰিব গতিকে মই মোৰ ব্যক্তিগত অনুভৱ আৰু দ্বিতীয় কথা হ'ল কি প্লে'গ্ৰাউণ্ড খেলপথাৰ খেলপথাৰৰ উন্নত হ'ব লাগিব খেলপথাৰখন খেলপথাৰখন যদি উন্নত নহয় সেইটো এটা ডাঙৰ সমস্যা মই দেখিছোঁ খেলপথাৰবিলাক আছে প্ৰায় জেগাতে খেলপথাৰ আছে কিন্তু খেলপথাৰখন যেনেকুৱা হ'ব লাগে তে বাহিৰৰ এথলীট হওক বা বাকীবিলাক খেলৰ লগত জড়িত যিখিনি দেখোঁ যে আমাৰ ইয়াত এই বস্তুটো একেবাৰেই কম আমাৰ প্লে'গ্ৰাউণ্ডৰ অভাৱ নাই খেলপথাৰত কিন্তু যথেষ্ট অসুবিধা আছে গতিকে সেইটো ক্ষেত্ৰত অকণমান চৰকাৰো গুৰুত্ব দিব লাগে তেতিয়া মোৰ হিচাপত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আমাৰ পৰাও বহুত ওলাব এতিয়া যথেষ্ট ওলাইছে তেতিয়া আৰু যথেষ্ট ওলাব ৰাষ্ট্ৰীয় খেলসমূহত আন্তঃৰাষ্ট্ৰীয় খেলসমূহত অংশগ্ৰহণ যদি কৰোৱাবলৈ গ'ল হয় তেতিয়া ৰাজ্যিক পৰ্যায়ৰ খেলবোৰ খুব উন্নত কৰিব লাগিব ৰাজ্যিক পৰ্যায়ৰ খেলৰ পৰাই আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ওলাব ডিষ্ট্ৰিক্ট পৰ্যায়তে সীমাবদ্ধ ৰাখিলে নহ'ব আৰু খেলুৱৈসকলক সেইমতে সুবিধা দিব লাগিব খেলুৱৈসকলক যদি এটা ভাল ভাট্টা দিয়ে প্ৰত্যেক খেলুৱৈবিলাককে কাৰণ কি এজন এথলিট নিজেও ফিট থাকিবলৈও যথেষ্টখিনি কৰিব লগীয়া হয় সেই বস্তুটো মেইনটেইন কৰিবলৈ হ'লে এতিয়া দুখীয়া দুখীয়া ল'ৰা বহুত আছে তেওঁলোকে সেই পৰ্যায়টোত উপনীত হ'বলৈ সিমানখিনি পইচা নাথাকে আৰু ঘৰৰ পৰাও সিমানখিনি পইচা দিব নোৱাৰে গতিকে তেনেকুৱা বহুত ল'ৰা থাকি গৈছে প্ৰতিভা আছে কিন্তু প্ৰতিভাটো বিকাশ কৰিব পৰা নাই এই কোচিং চেণ্টাৰবোৰ যদি ভাল হয় কোচিং চেণ্টাৰবোৰ যদি বিনামূলীয়া হয় চৰকাৰখনে যদি অকণমান খেলৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে তেতিয়া মই ভাবোঁ অসমৰ ল'ৰাই বা অসমৰ ছোৱালীয়ে বহুত ওপৰৰ পৰ্যায়লৈ গুছি যাব